অঁ নমস্কাৰ মই মাজুলী পৰিভ্ৰমণ কৰিব বিচাৰিছিলোঁ আপুনি বাৰু মোক সকলোখিনি বস্তু মাজুলী দেখাব পাৰিবনে মই আপোনাৰ গুৱাহাটীৰ পৰা আহিছোঁ হয় হয় মই আউনিআটী সত্ৰ চাব বিচাৰোঁ বেঙেনাআটী দক্ষিণপাট গড়মূৰ কমলাবাৰী এই গোটেই সত্ৰসমূহ মই চোৱাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ

হয় মই পৰহিলৈ মানে যোৱাৰ সিদ্ধান্ত কৰিছোঁ

হয় হয় হয় হয় আৰু মানে কথাটো হৈছে ঠিক আছে মই আপোনাক পৰহিলৈ এঘাৰ বজাত ফোন কৰি ল'ম কথাটো ক্লিয়াৰ কৰি ল'ম ঠিক আছে থেংকিউ